আমাৰ খাদ্য সংস্কৃতিৰ কিছুমান বিশেষ খাদ্য আছে যিবিলাক খাদ্যত আমি কিছুমান বস্তু সৰহকৈ ব্যৱহাৰ কৰোঁ সেইবিলাকৰ বিষয়ে মই ইয়াত দুটামান ক'বলৈ ওলাইছোঁ যেনেকৈ নাৰিকল মছলা চেনি আমি নাৰিকল লাৰু বনালে সদ্যহতে নাৰিকলৰ লাৰুত আমি নাৰিকলৰ বেছি ব্যৱহাৰ কৰোঁ লগতে আমি ইডলি বনালেও নাৰিকলটো সৰহকৈ ব্যৱহাৰ কৰোঁ আৰু নাৰিকল পিঠাতো আমি সৰহকৈয়ে নাৰিকল ব্যৱহাৰ কৰোঁ লগতে আমি নাৰিকলৰ চাটনিও খাওঁ সেই চাটনিও খাই বহুত ভাল লাগে লগতে মই প্ৰায় চেনি ব্যৱহাৰ কৰোঁৱেই চাহত চেনি নহ'লে চাহ খাব নোৱাৰি চেনিটো চব বস্তুতেই ব্যৱহাৰ কৰা হয় যেনেকৈ মই প্ৰায় খীৰ বনাওঁ খীৰতো চেনি দিওঁ চেৱৈ বনাওঁ

হালোৱা বনাওঁ গাজৰ হালোৱাই হওক বা চুজি হালোৱাই হওক সেইবোৰকে আমি বহু পৰিমাণৰ চেনি ব্যৱহাৰ কৰোঁ চেনি নহ'লে সেইবিলাক বস্তু আমি খাই ভালেই নাপাওঁ আমি কিবা মিঠা বস্তু যেনেকৈ লাৰু নাৰিকলৰ লাৰুখিনি বনালেও আমি যিমান পৰিমাণৰ নাৰিকল দিওঁ সিমান পৰিমাণৰ আমি চেনি ব্যৱহাৰ কৰিবই লাগিব লগতে মছলা মছলা আমি প্ৰায়ে মছলা খাওঁৱেই আমাৰ গোটা মছলা খোৱা হয় মছলাত আমাৰ জিৰা ধনিয়া থাকে আৰু ছফ গুটিটো থাকে লগতে আমি জালুকো থাকে সেই তিনিটা চাৰিটা আমি মিশ্ৰণ কৰি পিনে আমি মছলাটো তৈয়াৰী কৰি লওঁ আৰু সেই মছলা আমি নিৰামিষ ভাজিয়েই হওক বা আমিষেই হওক আমি চবতে ব্যৱহাৰ কৰোঁ মাছ মাংসত মছলা নিদিলে খাই ভাল নালাগে আমি মছলা দিবই লাগিব আমি এইখিনি মছলা দিওঁ লগতে আমি নহৰু আদাও আমি মছলা কৰি দিওঁ বা আমি গৰম মছলাও কৰোঁ গৰম মছলা যেনেকৈ ইলাচি আৰু দালচেনি সেইখিনি দুটা বস্তুৱে আমি পিচি পিনি সেইখিনি গৰম মছলা বনাই লওঁ সেই মছলাখিনিও আমি আমাৰ যিখিনি খাদ্য থাকে সেই খাদ্য সম্ভাৰত আমি দিব লগা হয় তেতিয়া আমাৰ খাদ্যখিনি খাবলৈ বহুত ধুনীয়া হয় মছলা অবিহনে এক শাকখিনি ভাল নেলাগে খাই মছলা আৰু ইমানো পৰিমানে খাব নেলাগে যিটো মছলা খালে বা আপোনাৰ স্বাস্থ্য কাৰণে অপকাৰী হয় সেনেকেও মছলা আপুনি খাব নেলাগে আমি যিমান পৰিমাণৰ খালে আমাৰ একো অপকাৰ নহয় যিটো মুখৰ অকল তৃপ্তিহে হয় সেই অনুপাতে আমি মছলাখিনি ব্যৱহাৰ কৰোঁ আৰু সেই অনুপাতে আমি মছলা দিওঁ এইধৰণে মই নাৰিকল মছলা আৰু চেনি যিমান যি পৰিমাণে মই দিব দিব লগা হয় বা কি কি বস্তু দিওঁ এইখিনি কথাকে মই ইয়াতে বিবৰি ক'লোঁ